হেল্ল' অঁ এইটো যোৰহাট এগ্ৰিকালচাৰত ধৰিছেনে হয় মই আপোনাৰ কেইসপ্তাহমানৰ আগত আপোনাৰ শস্যৰ ক্ষতিৰ কাৰণে এপ্লিকেশ্যনটো ক্লেইম কৰিব বিচাৰিছিলো ক্লেইম কৰিবলৈ দাখিল কৰিছিলো মানে অঁ তাৰ স্থিতিটো জানিবলৈ মই ফোন কৰিছিলো আপোনাক কি হৈছে কি নাই হোৱা বোলো ফোন আপডেটৰ কাৰণে ফোন এটা কৰিছিলো আপোনাক হয় অঁ অঁ অঁ অঁ মই এই ক্ষতিপূৰণটোৰ কাৰণে আপোনাৰ কিবা এটা খতিয়ন খতিয়ান পামনে

অঁ পাম ন' আপোনালোকে চাইছিলে নে নাই বাৰু মোৰ এপ্লিকেশ্যনখন অঁ অঁ আচ্ছা অঁ মোৰ আপোনাৰ পলিচি নম্বৰটো হৈছে শূন্য তিনি সাত সাত সাত চাৰি চাৰি হয় চাবচোন আপুনি অঁ অঁ আপুনি চেক কৰক বাৰু অঁ আৰু মা কথা এটা আপোনাক সুধিবলৈ বিচাৰিছিলো মানে আপোনাৰ মই নতুন ধান এটা খেতি কৰিম বুলি ভাবিছিলো আপোনাৰ আপোনাৰ তাত এতিয়া নতুন ধান কি বীজ আছে বাৰু

শালি ধান ন অঁ এনেই আপোনালোকৰ তাত কিবা শিকাব নেকি প্ৰশিক্ষণ দিব চাগে এইটো কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব অঁ শিকাব ন আচ্ছা এনেই আপোনাৰ প্ৰশিক্ষণটো কিমান দিনৰ মূৰেনো হ'ব বাৰু আচ্ছা অঁ অঁ তাকে আৰু সেইকেইটা কথা সুধিম বুলি ফোন কৰিছিলো অঁ অঁ অঁ অঁ আচ্ছা অঁ অঁ অঁ